আচলতে ভ্ৰমণ কৰিবলৈ বুলি ক'লে মই মোৰ হাছবেণ্ডৰ লগতে ভ্ৰমণ কৰি ভাল পাওঁ আৰু তেওঁৰ লগতেই মই ভ্ৰমণ কৰিবলৈ বিচাৰিম কাৰণ কিয় তেওঁ মানে ট্ৰেভেলিংটো খুব ভাল পায় তেওঁ ভ্ৰমণ কৰি খুব ভাল পায় তেওঁৰ আৰু অভিজ্ঞতাও আছে তেওঁৰ ভ্ৰমণৰ প্ৰায়বোৰ ঠাই তেওঁ যোৱাৰ আগতেই ইউটিউবত হওক বা এনেকৈ তেওঁ জানি লয় চাই লয় আৰু বহু ঠাইত তেওঁ অলৰেডী গৈছেও সেইকাৰণে তেওঁৰ লগত গ'লে ভাবো মোৰ একো বিপদ নহয় আৰু তেওঁ যিখিনি দেখুওৱাব লাগে সেইখিন মোৰ ধুনীয়াকৈ দেখুৱাব পাৰিব আগতীয়াকৈ তেওঁ গোটেইবোৰ চাই মেলি ধুনীয়াকৈ জানি বুজি লয় যিহেতু সেইকাৰণে ভাবো মোৰ বৰ বেছি একো তেনেকৈ অসুবিধা নহ'ব সেইকাৰণে মই ভাবো তেওঁৰ লগতেই যোৱাটো মই বিচাৰিম আৰু